মই ল'ৰা ছোৱালীক ভেদাইলতা মানিমুনিৰে শিঙি কাৱৈ মাগুৰ মাছ ৰান্ধি দি ভাল পাওঁ ল'ৰা ছোৱালীয়ে ভাল পোৱাকৈ মাংস বনাই মানে মা মাংস মাছ সেই ভেই তিলেৰে বা লাও ৰঙালাউৰ গুটিৰে এইবিলাক বনাই দি ল'ৰা ছোৱালীয়ে ভাল পোৱাকৈ বনাই দি ভাল পাওঁ আৰু মাংসও তেনেকৈ বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ ধৰণৰ ঘৰুৱা সামগ্ৰীৰে বনাই দিলে ল'ৰা ছোৱালীয়ে ভাল পায় সেনেকৈ বনাই দি মই বনাই দিওঁ সিহঁতে খাই ভাল পায় কাৰণেও বনাই দিওঁ আৰু মাছৰো তেনেকুৱা বেলেগ বেলেগ আঞ্জা ঔটেঙা বা বিলাহী সৰু বিলাহী ঘৰত পোৱা সেইবিলাকেৰে বনাই মই সিহঁতক বনাই বনাই দিওঁ সিহঁতে ভাল পায় কাৰণেই যিকোনো নিজৰ কষ্ট হ'লেও তাৰমানে বনাই দি বেয়া নাপাওঁ ঘৰতে পুখুৰীৰ মাছ আনি ৰান্ধি সিহঁতক দেওবাৰ কুকাৰত সিজাই পেলাই হ'লেও সিহঁতে ভাল পোৱা কাৰণে দি ভাল পাওঁ আৰু